এই এইটো নুঠোৱাই হ'ল অঁ ক' অঁ অঁ হয় হয় হয় অঁ কিবা দৰকাৰ আছিলে অঁ কওক

ঠিক আছে অঁ অঁ

ঠিক আছে অঁ নাপাহৰোঁ নাপাহৰোঁ নাপাহৰোঁ অ অঁ অঁ অঁ